হেল্ল' নমস্কাৰ ছাৰ হয় ছাৰ মই বি এ কমপ্লিট হৈছে ছাৰ ঋতুবিকাশ ডেকা বি এ চেভেনটি এইট মেট্ৰিক মই জাতীয় বিদ্যালয় শোণিতপুৰ হায়াৰ ছেকেণ্ডাৰীও তাৰ পৰাই দিছিলোঁ এইটটী চেভেন

মেট্ৰিকত চেভেনটি নাইন হয় মই দুটাত

মোৰ মানে ঘৰত অলপ প্ৰব্লেম চলি আছিলে চ' সেইটো কাৰণে আৰু তাতে বয়সো হৈছিলে বয়স মোৰ এতিয়া আপোনাৰ টুৱেনটি ছিক্স হয় ভাল চাকৰি এটা পালে মানে ঘৰখনৰ এতিয়া প্ৰ'ব্লেম চলি আছে ত' অলপ সহায় হয়

এনেই ছাৰ চেলাৰী কিমানকে দিব পঞ্চল্লিছ হাজাৰকে পালে ভাল আছিল হয় কম্পিউটাৰ চম্পিউটাৰ আছে ছাৰ আছে হয় ঠিক আছে গোটেইকেইটা শিকা আছে হয় কেইটা বজাত আহিম ছাৰ আচ্ছা ঠিক আছে হয় হয় ঠিক আছে হয় আচ্ছা এনেই ছাৰ হয় এনেই ছাৰ জবটোত এনেই কৰিব কি লাগিব হয় হয়

আচ্ছা আচ্ছা ঠিক আছে হয় ছাৰ হয় হয় ঠিক আছে ছাৰ বি এ ত পাৰ্চেন্টেজ মোৰ এইটটী ছেভেন

মেজৰ মোৰ হেৰি ইংলিছত লৈছিলোঁ ঠিক আছে দিয়ক